মই ৰন্ধাৰ সময়ত নন ষ্টিক কুকাৰ আৰু কেৰাহী ব্যৱহাৰ কৰোঁ নন ষ্টিকৰ কেৰাহীত ৰন্ধা বঢ়া কৰিলে তেল খুব কম পৰিমাণে দিব লাগে আৰু কম তেলত ৰন্ধা খাদ্য আমাৰ দেহৰ বাবে যথেষ্ট উপকাৰী হয় কুকাৰত একেবাৰতে চাউল বহাই ভাত ৰন্ধাত সুবিধা হয় আজিকালি সময়ৰ অভাৱ যিহেতু সেইবাবে কুকাৰত ৰান্ধি লগতে অন্য এটা কামো কৰিব পৰা যায় সেইবাবেই মই কুকাৰত ৰান্ধি খুব ভাল পাওঁ লগতে মই গাখীৰ পগাবলৈ বা চাহ বনাবলৈ খোলা চচপেন ব্যৱহাৰ কৰোঁ চচপেনতে মই চাহ বনাওঁ আৰু কাটলাৰী হিচাপে মই ষ্টীলৰ হেঁতা চামুচ ব্যৱহাৰ কৰোঁ যিহেতু মই মোৰ দৃষ্টিত ষ্টীলৰ বাচন বৰ্তনবোৰ দেহৰ বাবে উপকাৰী বুলি ভাৱোঁ প্লাষ্টিক বা অন্য ধাতুৰ কাটলাৰী হয়তো কিবা কাৰণত খাদ্যৰ লগত মিহলি হৈ আমাৰ দেহৰ অপকাৰো কৰিব পাৰে সেইবাবে মই ষ্টীলৰ কাটলাৰী ব্যৱহাৰ কৰোঁ আৰু এইদৰে মই মোৰ পৰিয়ালক ৰান্ধি বাঢ়ি খুৱাই সন্তুষ্টি লাভ কৰোঁ